মোৰ অঞ্চলত বিখ্যাত বুলি ক'বলে মানে নাই নহয় কিন্তু তথাপিতো এগৰাকী শিল্পী মানে নৃত্যশিল্পী আছে তেওঁ হৈছে ভাইলনা দত্ত বুলিয়ে কওঁ আৰু নামটো কৈ দিছোঁ আপোনালোকৰ ইয়াতে কিন্তু তেওঁ বিশেষকে আঠ সত্ৰীয়া নৃত্যৰ ওপৰতে প্ৰদৰ্শন কৰে সত্ৰীয়া নৃত্য শিকায় আমাৰ গাঁৱৰে স্থানীয় ল'ৰা ছোৱালীবিলাকক সত্ৰীয়া নৃত্যৰ ওপৰত তেওঁ প্ৰদৰ্শনো কৰে আৰু কৰ্মশালাও অনুষ্ঠিত কৰে সত্ৰীয়া নৃত্যৰ ওপৰত তেওঁ যথেষ্টখিনি মানে তেওঁৰ ওপৰত যথেষ্টখিনি উৎসাহো আছে আৰু বাহিৰত গৈ তেওঁ নৃত্যৰ ওপৰতে পঢ়া শুনাও কৰিছে সেইটো কাৰণে তেওঁ এতিয়া পাছো কৰিছে তাৰ কাৰণে মানে সত্ৰীয়া নৃত্যৰ ওপৰতে তেওঁ বেছি বিখ্যাত আৰু আৰু তেওঁ বহুত দেলহিত গৈছে আৰু সত্ৰীয়া নৃত্যৰ ওপৰত বিভিন্ন ধৰণৰ আমাৰ গাঁৱৰে ল'ৰা ছোৱালীবিলাকক বহুতো উৎসাহ যোগাইছে উৎসাহ দিছে তেওঁ নিচিনাকে যদি আমাৰো ল'ৰা ছোৱালীয়ে আমাৰ গাঁও গাঁৱলীয়া অঞ্চলৰ ল'ৰা ছোৱালীয়েও যদি যেতিয়া তেওঁ নিচিনাকে নৃত্য প্ৰদৰ্শন কৰিব বেলেগত গৈ তেতিয়াও ল'ৰা ছোৱালীৰ কাৰণে ভাল হ'ব উপকাৰ হ'ব সতীয়া নৃত্য বিশেষকৈ বিহু নৃত্যটোতকেও সতীয়া নৃত্যটো শিকিব লাগে সতীয়া নৃত্য শিকি থাকিলে মানে শৰীৰটো ভাল হৈ থাকে সুস্থ সবল হয় সত্ৰীয়া নৃত্যটোৱে বিশেষকে প্ৰয়োজনীয় আৰু সেইটো কাৰণে তেওঁ বিখ্যাত হৈ পৰিছে মানে সতীয়া নৃত্যৰ ওপৰত সত্ৰীয়া নৃত্যৰ ওপৰতে তেওঁ বিখ্যাত বহুত দূৰণি দূৰণি জেগাত মানে কি প্ৰদৰ্শন কৰিছে আৰু পঢ়া শুনাও কৰিছে নৃত্যৰ ওপৰতেই তাৰ কাৰণে বিখ্যাত আৰু গাঁৱলীয়া জেগাটো সৰু সৰু ল'ৰা ছোৱালীবিলাকক উৎসাহ দিছে নৃত্য সত্ৰীয়া নৃত্যৰ ওপৰত উৎসাহ দিছে সেইটো কাৰণে সতীয়া নৃত্যৰ যিহেতু শিকাই আছে নহয় যেন তেনে ক্ষেত্ৰতে তেওঁ বিখ্যাত বুলি ক'ব পাৰি আও সতীয়া নৃত্যৰ ওপৰতে বিখ্যাত আমি ভাল পাওঁ মানুহে শ্ৰদ্ধাও দিয়ে আৰু মঞ্চটোো যায় দোৱনী বতীয়াকেও যায়